হয় মই যেতিয়া মোৰ প্ৰথম অৰ্ডাৰ কৰিছিলোঁ প্ৰথম কাপোৰেই অৰ্ডাৰ কৰিছিলোঁ মই হয়টো মিন্ট্ৰাৰপৰা কৰিছিলোঁ সেই কাপোৰযোৰ ইমান ভাল লাগিছিলে মোক মই মানে বহুত মানে চেটিচফাই আছিলোঁ সেই কাপোৰযোৰক লৈ সেইকাৰণে মই মানে মোৰ ছেকেণ্ড অৰ্ডাৰো মই ধৰক আপোনাৰ কাপোৰেই কৰিছিলোঁ কাপোৰ কৰিছিলোঁ চাইজ চাইজ ধৰক আপোনাৰ কালাৰ ধৰক ৰং ধৰক তাৰ মানে গোটেইবোৰ চায়েই মই আকৌ যেতিয়া মানে ছেকেণ্ড টাইম কৰিছিলোঁ দ্বিতীয়বাৰ কৰোঁতেও ধৰক আপোনাৰ মই ৰিভিউজটো চায়েই কৰোঁ ৰিভিউজ চাই কৰিছিলোঁ সেই সেই কাপোৰযোৰো অৰ্ডাৰ কৰোঁতে ত' মানে কি হ'ল আপোনাৰ ধৰক ভালেই আছিলে ৰিভিউজ ইমান বেয়া নাছিলে ত' সেইটো চাই পেলাই মই ছেকেণ্ড অৰ্ডাৰটোও ল'লোঁ ৰিচিভ কৰিলোঁ ৰিচিভ কৰাৰ পিছত ধৰক আপোনাৰ কালাৰটোও মানে যেতিয়া ৰিচিভ কৰিছিলোঁ কালাৰটোও মই বহুত ভাল পাইছিলোঁ চাইজটোও মোৰ মানে ফিটিঙেই হৈছিলে তাৰ পিছত ধৰক আপোনাৰ মই নেক্সট টাইম অঁ কুৰ্তা কৰিছিলোঁ অকল কুৰ্তা আছিলে মোৰ ছেকেণ্ড প্ৰডাক্টটো কালাৰো বহুত ভাল আছিলে তাৰ পিছত ধৰক আপোনাৰ চাইজটো মোৰ ফিটিং হৈ আছিলে আৰু ফ্ৰেব্ৰিক ধৰক আপোনাৰ বহুত ভাল আছিলে অঁ সেই চাই বহুত ভাল পাইছিলোঁ সেই কাপোৰটো ধৰক আপোনাৰ বহুত ভাল আছিলে সেই কাপোৰটোও মই পিন্ধা ছেকেণ্ড টাইম অৰ্ডাৰ কৰাটো কিন্তু যেতিয়া মই এবাৰ পিন্ধিলোঁ এবাৰ পিন্ধাৰ পিছত ধৰক আপোনাৰ কাপোৰটোও কিবা মানে অলপ পিন্ধাৰ পাছত ভাল নলগা হ'ল অলপ মানে ধৰক আপোনাৰ কোৱালিটীৰ ইচুজ হ'ল কোৱালিটীৰ মানে এইটো আপোনাৰ অলপ ভাল নাছিলে ভাল নলগা হ'ল পিন্ধাত অলপ মানে কমফৰ্টটো নলগা হ'ল তাৰ পিছত এবাৰ ইউজ কৰাৰ পিছত ধৰক আপোনাৰ যেতিয়া মই ধুইছিলোঁ কাপোৰটো কাপোৰটো কি হ'ল ধোৱাৰ পিছত মানে কালাৰটোও গুচি গ'ল কালাৰটোও যায় কাপোৰটোৰ তাৰ পিছত আপোনাৰ ধৰক কি হয় কালাৰটো যা কালাৰ যোৱাৰ উপৰিও ধৰক আপোনাৰ কাপোৰটো কি হ'ল অলপ মানে সৰু চাইজটো অলপ সৰু হৈ গ'ল কাপোৰৰ এবাৰ ধোৱাৰ পিছতে মানে ধৰক যোনটো চাইজৰ চাইজ চাইজৰ মোক লাগে সেইটোতকৈ মানে যোনটো ফিটিঙ আছিলে কাপোৰৰ হেৰিটো মানে অলপ কমি গ'ল সেইকাৰণে মোৰ মানে কি হ'ল নেক্সট টাইম যেতিয়াই পিন্ধিছিলোঁ ধোৱাৰ পিছত তেতিয়া মানে মই কমফৰ্ট নাপালোঁ কাপোৰটো পিন্ধি পেলাই হয়টো ফাৰ্ষ্টত মানে ফাৰ্ষ্টত যেতিয়া আগতেই পিন্ধিছিলো তেতিয়া বাৰু ঠিকেই আছিলে ইমান হেৰিও নাছিলে কিন্তু যেতিয়া মই দ্বিতীয়বাৰ পিন্ধিছো প্ৰথমবাৰ পিন্ধাৰ পিছত তাৰ পিছত যেতিয়া মই ধোৱাৰ পিছত দ্বিতীয়বাৰ পিন্ধিলো তেতিয়া মানে কি হ'ল আপোনাৰ চাইজটো মানে মোৰ অলপ সৰু সৰু লগা হ'ল মানে তেতিয়া মানে কমফৰ্টো পোৱা নাই মোৰ কাপোৰটো লৈ যেতিয়া মানে প্ৰথমবাৰৰ বাবে যেতিয়া পাইছিলোঁ তেনেকুৱা মানে কমফৰ্টটো মই পোৱা নাই আৰু কালাৰটোও মানে ৰংটোও কি হ'ল আপোনাৰ গুচি গ'ল ধুওঁতে এবাৰ সেইকাৰণে মই মানে বস্তুটো কি হ'ল ছেকেণ্ডবাৰ মানে যিমান মই প্ৰথমবাৰৰ প্ৰথমবাৰৰ অৰ্ডাৰটোত মানে ভাল পাইছিলোঁ দ্বিতীয়বাৰ অৰ্ডাৰ কৰোঁতে মই সিমান এটা মানে বস্তুটো ভাল পোৱা নাই সেই কাপোৰটো মানে মোক ভাল লগা নাই সেইটোৱেই আৰু তেতিয়া তাৰ আৰু সেই কাপোৰটো মানে কি হৈছে আপোনাৰ মই গোটেই ছিজনত পিন্ধিম বুলি মই লৈছিলোঁ কাপোৰ যিহেতু মই আগতেও সেইটো চিজন চায়েই মই কাপোৰ লওঁ কাৰণ এবাৰ এটা চিজনত ধৰক আপোনাৰ এটা কাপোৰ এটা এটা চিজনতেই পিন্ধিব নোৱাৰি হয়টো আপোনাৰ বেলেগ বেলেগ বতৰত ধৰক ঠাণ্ডা হওক গৰম হওক গোটেই মানে যেনেকুৱা চিজনতেই মোৰ মানে পিন্ধিব মন যায় কাপোৰবোৰ সেইটো ভাবিয়েই মই ছেকেণ্ড অৰ্ডাৰটোও কৰিছিলোঁ ছেকেণ্ডৰ অৰ্ডাৰটো মই কাপোৰেই লৈছিলোঁ সেইকাৰণে কিন্তু মানে কি হ'ল বস্তুটো মানে যেতিয়া ধৰক এবাৰ পিন্ধা পিছত মানে সেইটো ধৰক আপোনাৰ ঠাণ্ডাত ঠাণ্ডাৰ দিনত লৈছিলোঁ এতিয়া গৰম দিনত সেইটো কাপোৰ মানে পিন্ধিব নোৱাৰি মানে তেনেকুৱা টাইপৰ পালোঁ মই সেইকাৰণে মই ছেকেণ্ড যেতিয়া দ্বিতীয়বাৰৰ যোনটো আপোনাৰ অৰ্ডাৰ আছিলে সেইটো মই ইমান বেছি এটা মানে ভাল পোৱা নাই সেইকাৰণে মই এইটোৱেই ক'ব বিচাৰো যে মানে চাইচিতিয়েই কাপোৰ ল'ব লাগে হয়টো মানে ধৰক ভাল যেতিয়া আমি কোনোবা এটা কাপোৰ অৰ্ডাৰ কৰোঁ ধৰক আপোনাৰ যিমান পইচা দি কৰোঁ সেই তেনেকুৱা ধৰণেৰে আমি বস্তুবোৰ পাব লাগে মোৰ সেইটোৱেই কথা কাৰণ ধৰক আমি আমিও কিনাত পইচা দি কিনো সেইকাৰণে মানে যিমান পইচা দিছো সেই হিচাপত আমি কাপোৰযোৰ পাব লাগে নহ'লে মানে কি হয় ধৰক আপোনাৰ তাৰ পিছত মানে অৰ্ডাৰ কৰিবলৈ মন নাযাব ইমান পইচা দি হয়নে সেইকাৰণে মানে কি হয় যেনেকুৱা পইচা দিছোঁ যেনেকুৱা ধৰক আপোনাৰ পইচা দি পেলাই যেনেকুৱা ভাবি পেলাই কাপোৰ লৈছোঁ যদি তেনেকুৱাই পোৱা যায় বস্তু মানে আমাকো কিনি পেলাই ভাল লাগে সেইকাৰণে মই সেইটোৱেই ক'ব বিচাৰো যে কিনি কিনা বস্তু মানে যিকোনো হওক কাপোৰেই হওক যিকোনো হওক যেতিয়া মানে পইচা দি কিনো তেতিয়া বস্তুটোৰ মূল্যৰ মানে মূল্য থাকিব লাগিব সেইটোৱেই ক'ব বিচাৰোঁ মই